ইয়াত বিভিন্ন ধৰণৰ ক্ষুদ্ৰ ব্যৱসায়ী আছে যেনে আপোনাৰ ব্ৰয়লাৰ ফাৰ্ম আকৌ লোকেল মূৰ্গীৰ ফাৰ্মো আছে এই চাহৰ চাহৰ চাহৰ দোকান আছে তামোল পানৰ দোকান আছে মণিহাৰিৰ দোকান আছে হাৰ্ডৱে'ৰ দোকান আছে যিমানখিনি ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ী বহুত ধুনীয়াকৈ আছে ইয়াত আৰু বহুত ধুনীয়াকৈ চলিও আছে আৰু দোকানীসকল লাভন্বিত হৈ আছে আৰু ধুনীয়া চলে ইয়াত ইয়াত বেছিকৈ ব্ৰয়লাৰ লোকেল মূৰ্গী ফাৰ্ম এইখিনি বেছি চলে আৰু কিয়নো এইখিনি মানুহে বহুত বেছিকৈ খায় আৰু বিক্ৰীও যথেষ্ট পৰিমাণে হয় আৰু মোৰ দৃষ্টিত মই ব্ৰয়লাৰ ফাৰ্মটোৱেই বেছি ভাল বুলি কওঁঁ কিয়নো এই ব্যৱসায়টোত লাভো বেছি আছে আৰু সোনকালে লাভটো দেখা পোৱা যায় মানে আৰু